ৰাজ্যৰ ভিতৰত আঞ্চলিক উপভাষাৰপৰা অসমীয়া ভাষাটো পৃথক কিয়নো অসমত বহুতো ভাষা আছে যেনে কাৰ্বি ভাষা আছে বড়ো বাগানীয়া মণিপুৰীয়া বেঙ্গলী বহুতো ভাষা আছে কিন্তু অসমীয়া ভাষাটো পৃথক কিয়নো কিয়নো অসমীয়া ভাষাটোৰ নিজৰ স্বৰ বৰ্ণ আছে ব্যঞ্জন বৰ্ণ আছে ব্যাকৰণ আছে তো এই সকলোবোৰ পৃথক যিহেতু অসমত বহুতো ভাষা আছে বহুতো জনগোষ্ঠী আছে এই সকলোৱে কিন্তু অসমীয়া ভাষাতেই কথা পাতে যিহেতু অসমত আছে তেওঁলোক আৰু যদিহে বড়ো মানুহ এজনে মিচিং মানুহ এজনৰ লগত কথা পাতে তেতিয়া তেওঁ বড়ো ভাষাটো ব্যৱহাৰ নকৰি তেওঁ অসমীয়া ভাষাটোহে ব্যৱহাৰ কৰে কিয়নো অসমীয়া ভাষাটো মিচিং মানুহজনেও বুজি পায় আৰু বড়োজনেও বুজি পায় তো তেওঁ নিজৰ অসমীয়া ভাষাটোৱেই ব্যৱহাৰ কৰে কিন্তু তেওঁ যদি বড়োসকলৰ লগত থাকে তেতিয়া কিন্তু বড়ো ভাষাটোৱেই ইউজ কৰে কিয়নো তেওঁ বড়ো ভাষাসকলৰ লগত বড়ো ভাষাৰেদিয়ে কথা পাতিব বিচাৰে আৰু তেনেদৰে ধৰক মিচিং ভাষাৰ লোকসকলে এতিয়া তেওঁলোকে মিচিং মানুহসকলৰ লগত তেওঁ মিচিং ভাষাতে কথা পাতিব বিচাৰিব কিয়নো তেওঁলোকৰ বাবে সেইটো এটা সহজ ভাষা হৈ পৰে কিন্তু তেওঁ যদি বড়ো মানুহজনক লগ পায় তেতিয়া তেওঁ কিন্তু অসমীয়াতেই কথা পাতিব বিচাৰিব কিয়নো তেওঁ বড়ো ভাষাটো নাজানে যিহেতু তেওঁ অসমীয়া জানে আৰু তেনেকৈ কাৰ্বি এজনে অন্য মণিপুৰী এজনৰ লগতো তেওঁ কাৰ্বি ভাষাত বা মণিপুৰী কথাত ভাষাত কথা নাপাতে তেওঁ অসমীয়া ভাষাতেই কথা পাতিব বিচাৰিব অসমত থকা প্ৰায়খিনি মানুহেই অসমীয়া জানে আৰু বহুতে অসমীয়াত কথাও পাতে আমাৰ অসমীয়া ভাষাটোৰ যি স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ আছে আৰু তেনেদৰে বেলেগ ভাষাৰ নিজৰ স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণ নাই আৰু আমাৰ অসমৰ জনগোষ্ঠীসকলৰ মাজত বহুত এটা ৰীতি নীতি আছে তো সেই ৰীতি নীতিখিনি চাই ভাল লাগে বিহু আছে আমাৰ আৰু এই সকলোবোৰ ৰীতি নীতিৰ মাজতেই আমাৰ অসমীয়া ভাষাটো লুকাই থাকে আৰু এই অসমীয়া ভাষাটো মানে সকলোৱে জানে বাহিৰতো অসমীয়া ভাষাৰ হিন্দী মানুহ এজনক যদি লগ পায় হিন্দী ভাষাত কোৱা মানুহ এজনক যদি বাহিৰত লগ পায় তো হিন্দী ভাষাৰ মানুহ এজনেও আহি মানে অসমীয়াতেই তেওঁ কথা পাতিব চেষ্টা কৰে কিয়নো অসমীয়া মানুহসকলে অকল অসমীয়াতেই কথা পাতিব বিচাৰে ইয়াত আপোনাৰ মণিপুৰীৰপৰাও যদি মানুহে এজন আহে তো তেৱোঁ অসমীয়াতে ইয়াত কথা পাতে বা বিহাৰৰপৰাও কোনোবা আহে তেৱোঁ ইয়াত অসমীয়াসকলৰ লগত অসমীয়াত কথা পাতে অসমীয়া ভাষাটো অকল আমাৰ অসমতে নহয় আমাৰ ৰাজ্যতে নহয় গোটেই মানে ইণ্ডিয়াতে প্ৰচলিত বুলি ক'লেও বেয়া নহয় আৰু তো বহুতে মানে অসমীয়া ভাষাটো আয়ত্ত কৰিব বিচাৰে কিয়নো অসমীয়া ভাষাটো এনেকুৱাই সকলোতকৈ পৃথক ইয়াৰ ব্যাকৰণেই হওক বা ব্যঞ্জন বৰ্ণই হওক বা স্বৰ বৰ্ণই হওক সকলোবোৰ ফালৰপৰা আৰু অসমৰ যিহেতু বিশেষকৈ ৰীতি নীতিবোৰ আমাৰ অসমত বিহু আছে বিহু তিনিটা বিহু আছে কাতি বিহু আছে মাঘ বিহু আছে ব'হাগ বিহু আছে তো এই সকলোবোৰতে আমাৰ অসমীয়া গীত গীতৰ জড়িয়তে বহুতো বহুতো মানে পৃথক হয় আৰু চব ৰাজ্যৰ ভাষাতকৈ আগৰপৰাই অসমীয়া ভাষাটো আমাৰ চলি আহিছে গুৰুসকলে আমাক এই শিক্ষটো দি আহিছে আগৰপৰাই তেও অসমীয়া ভাষাটো মানে এটা আমেজ থকা আমি এতিয়া বেলেগ এখন মণিপুৰত গ'লে বা আমি বেলেগ এটা ভাষা আমি পতককৈ ক'ব নোৱাৰো আমি অসমীয়াটোৱেই ক'ব লাগিব যিহেতু আমি অসমীয়া হয় আৰু অসমীয়া ভাষাটো সকলোৱে সোনকালে শিকি ল'ব পৰা ভাষা এটা তেওঁলোকৰ মানে বড়ো ভাষাটো শিকিবলৈ যিমান টাইম লাগিব ন অসমীয়া ভাষাটো শিকিবলৈ তাতকৈ কম সময় লাগিব অসমীয়া মিচিংসকলৰ ভাষাটো এতিয়া শিকিবলৈ আমাৰ যিমান টাইম লাগিব আমাক অসমীয়া ভাষাটো শিকিবলৈ আমাক সিমান টাইম নালাগে কিয়নো অসমীয়া অতি সহজ অতি সহজ আৰু মধুৰ এটা ভাষা অসমীয়া ভাষাটো হৈছে তো তেনেকৈ মিজোৰামসকল এতিয়া মিজোৰামসকলে বা মিজোৰামে মিচিঙৰ লগত কথা পাতিবলৈ হ'লে তেওঁলোকে তেওঁলোকৰ মিজোৰাম ভাষাটো ইউজ নকৰে তো তেওঁলোকে অসমীয়াতেই কথা পাতিব আৰু তেওঁলোকে যদি মিজোৰামসকলৰ লগত যদি থাকে মিজোৰামৰ মনুহখিনিসকলৰ লগত যদি থাকে তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষা কথা পাতে আৰু যদিহে তেওঁলোকে আমাৰ বড়ো এজনক লগ পায় তেতিয়া বা মিচিং এজনক লগ পায় তো তেতিয়া তেওঁলোকে সকলোৱে অসমীয়াতে কথা পাতিব বিচাৰে অসমীয়াটো তেওঁলোকৰ কাৰণে সহজ হৈ পৰে তেতিয়া তেতিয়া তেওঁলোকে কি কৰে অসমীয়াতেই কথা পাতিব আৰু বেলেগ বড়ো এজন যদি বড়ো এজন যদি বেলেগ এখন নাগা নাগা পাহৰত যায় বা নাগাসকলক লগ পায় তেতিয়াও তেওঁলোকে অসমীয়াতেই কথা পাতিব তো তেওঁলোকৰ এইটো এটা অসমীয়া ভাষাটো হৈছে আমাৰ একেবাৰে সহজ ভাষা যিটো শিকিবলৈ অকণমানো টাইম নালাগে বেলেগ নাগাভাষা নগাসকলৰ লগত কথা পাতিবলৈ তেওঁলোকৰ ভাষাটো শিকিবলৈ হ'লে আমাক বহুত টাইম লাগিব তো সেইকাৰণে অসমীয়া ভাষাটো পৃথক